যদি মোক পৃথিৱীৰ যিকোনো ঠইলৈ ভ্ৰমণ কৰিবলৈ দিয়া হয় তেন্তে মই অৰুণাচললৈ যাব বিচাৰিম কাৰণ মই সৰুৰে পৰা শুনি আহিছোঁ যে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য অতি সুন্দৰ আৰু তাৰ বহুকেইটা পৰ্যটনস্থলী যাৰ বাবে দূৰ দূৰণিৰ পৰা পৰ্যটক আহে শীতল পৰিৱেশৰ এই ঠাইত সুন্দৰ পাহাৰ পৰ্বতৰ যি আমেজ সেয়া সকলো ঠাইতে পোৱা নাযায় যাৰ বাবে মই অৰুণাচললৈ যাব বিচাৰোঁ